মোৰ আটাইতকৈ ডাঙৰ কিছুমান সফলতা হ'ল যেতিয়া মই মোৰ ঘৰৰ চৌপাশে গছপুলি ৰুওঁ ফুলৰপুলি আৰু সেই ফুলৰপুলি কেইটা ডাঙৰ হৈ সেইজোপা ধুনীয়া ফুল ফুলে তেতিয়া মোৰ বহুত ভাল লাগে আৰু মই নিজকে যেন সফলতা অনুভৱ কৰোঁ আৰু যেতিয়া মই মোৰ পৰীক্ষাত ভাল নম্বৰ পাই পাছ কৰোঁ আৰু মোৰ মা দেউতা আৰু মোৰ ঘৰৰ ফেমিলি মোক বহুত ভাল হৈছে বুলি আৰু সিহঁতৰ মুখত হাঁহি দেখা পাওঁ তেতিয়া মোৰ বহুত ভাল লাগে আৰু তেতিয়া মোক নিজকে সফল হোৱা বুলি লাগে আৰু মই মোৰ নিজৰ কৰ্ম আৰু ৰান্ধি গছপুলি ৰুই আৰু পঢ়ি শুনি কিবা এটা কৰিব পাৰিছোঁ বুলি সেইকাৰণে নিজকে মই গৌৰৱাম্বিত বুলি অনুভৱ কৰোঁ